অঁ বাইদউ অঁ মই মূৰ্ছ্নাই কৈছোঁ ৰ'ব অঁ মূৰ্ছনা এই সিদনা যে মই আপোনাৰ পৰা যে কিবা কিবি কাপোৰ আনিলো মান ধৰাৰ কাৰণে বিয়াৰ সিদনা যে গৈছিলোঁ কি কাপোৰ দিছিয়ে সেগলা মই লাজত পৰি মৰিছোঁ সেই কৈছে অঁ

সেইটো হয় হ'লেও আমি দাউৰা দাউৰিকে সিদনা সিদিনা দেখিছে সিদিনা মানে মই নহয় শুনকচোন শুনকচোন সিদিনা মানে দউৰা দাউৰি কে যৱা গ'ল না আপুনিটো গম পাইছে কেনে দাউৰ দাউৰি পুতুক্কে লৈ অহা গ'ল কাপোৰী ইতা সেনে হান ইতা নহয় দক নহয় যিয়ে নহক আপুনি সেনাই কৰিব নালগিছিল আপুনি সেনাই কৰিব নালগিছিল ইতা কিয় হয় দক

তাকে ত'

অঁ দিয়ক দিয়ক